আছোঁ অ ময়ো ঘৰতে তই নাই এই ইণ্টাৰভিউবোৰ দিছোঁহে এয়া অ তই দিছ'নে ক'ৰবাত ময়ো পাৱা নাই অ অ আমাৰহে নহ'ল আ নাই অ নাই পইছা সুধিবলৈ গ'লেতো পইছাই লাগিব এ যাব হেনকে ইচ্ছাই নাযায় আজিকালি ঘৰত থাকোঁতে ইচ্ছাই নোহোৱা হৈছে ঘৰৰ পৰা যাব অ হেনেকে চাব পাৰি অ অ অ নাই ক' নাই নাই নকৰে মোকো এ সিহঁতে চাগৈ চাকৰি তাকৰি পালে অ অ অ অ মোক

যাব পাৰি ক'তোতো যোৱাই নাই অ অ অ যাব পাৰি অ অ পাৰি এনে কোনদিনা এনেকে কোনদিনা মানে যাওঁ যাবি অ অ অ পইছাহে নাই

অ পইছাই লাগে য'তে নাযাওঁ অ তেতিয়া কথা নাছিল অ অ অ এ তথাপিতো চাওঁ দেচোন কি কৰোঁ আৰু ক'ম দে মই যাওঁ যদি দে অ